মোৰ চবতকৈ প্ৰিয় খেল হ'ল ক্ৰিকেট কাৰণ ক্ৰিকেটত আপুনি মানে ধৰক বহুতখিনি অপশ্যন আছে ধৰক আপুনি বলিঙৰ অপশ্যন আছে ফিল্ডিঙৰ অপশ্যন আছে কিপিঙৰ অপশ্যন আছে ধৰক এঘাৰজন প্লেয়াৰ খেলিব পাৰে আৰু বেটিঙৰ অপশ্যন আছে ধৰক সেইটো কাৰণে মানে মোৰ ক্ৰিকেট বেছি ভাল লাগে কাৰণ মোৰ নিজৰ অভিজ্ঞতাটো কৈছোঁ মই ধৰক ভাল বেটিং নকৰোঁ ভাল বলিং নকৰোঁ তো মোৰ ফিল্ডিং কৰিয়ে ভাল লাগে তো তেনেকৈ সেইকাৰণে মোৰ ক্ৰিকেটটো আচলতে ভাল লাগে যাতে সবেই চান্স পায় চবেই নিজৰ মানে দেখাবলৈ নিজে কোনটো ভাল সেইটো ওপৰত চানঞ্চটো পায় আৰু যিহেতু আমাৰ ভাৰতত মানে ক্ৰিকেটটো বহুত প্ৰচলিত ক্ৰিকেটটো মানে বহুত ভাল পায় বহুত প্ৰিয় তো সেইটো কাৰণে মোৰ ক্ৰিকেটটো বহুত বেছিয়ে ভাল লাগে